মই বাহিৰৰ হোটেল বা ধাবাত খাই বহুত বেছিয়ে ভাল পাওঁ কাৰণ এতিয়া ধৰক ঘৰত ৰন্ধাবোৰ খাই খাই একেৰাহে আমনিও লাগে আৰু একেবোৰ সোৱাদকে পাই থকা দেখা যায় আৰু মানে ঘৰত যিবোৰ বস্তু বনায় যিবোৰ আহাৰ বনায় সেইসমূহ খাবলৈ মন নোযোৱা হয় সেইবাবে এ কেতিয়াবা যদি হোটেল বা ধাবাত খোৱা হয় তেতিয়া তাত ৰন্ধা আমেজেই সুকীয়া আৰু তাত বেলেগ এটা সোৱাদ পোৱা যায় তাত এগৰাকী পাকৈত ভাল ৰান্ধনীয়েহে ৰান্ধে আৰু তাত মোৰ যি খাবলৈ মন যায় তাকে খাওঁ